মোৰ শৈশৱৰ ভাল লগা স্মৃতি বুলি ক'লে মোৰ সৰুতে যেতিয়া আমি খেলা ধূলা কৰিছিলো সেই দিনবোৰ বহুত ভাল লগা এটা দিন আছিল ঘৰৰ পৰা মাৰ্বল খেলাৰ হৈ বহুত মাৰ খাইছিলো কত মাৰ্বল দলিয়াইছিল আৰু মনে মনে কিনো আঠ অনাৰ হ'লেও কিনো আগতে আঠ আনা এক টকাটো নাছিলেই আঠ আনা বা ছয়টা মাৰ্বল পাওঁ এক টকাত দচটা বা বাৰটা মাৰ্বল পাইছিলো কিছুমানে লগৰ পৰা কিনিলে বিছটালৈকেও কেতিয়াবা কাজিয়া লাগি লাগি কিনো সেইবোৰ বহুত ভাল লগা দিন আছিল যেতিয়া মাৰ্বল খেলা বুলি ঘৰত গম পায় দেউতাই দেখে ছোৱালী মানুহ আমাক এইবিলাক মাৰ্বল চাৰ্বল খেলা ল'ৰাইহে খেলে বোলে ছোৱালীয়ে খেলিব নাপায় বা নেখেলে দৌৰাই দৌৰাই কোবায় মাৰ্বলবোৰ মাৰ্বলৰ কাৰণে কিন্তু বহুত মাৰ খাইছিলো এইটো এটা এতিয়াৰ কাৰণে ভাল লগা স্মৃতি কিন্তু এতিয়াও মই মাৰ্বল দেখিলে ভাল লাগে আৰু সেই শৈশৱটো মনত পৰে তাৰপিছত ভাল লগা স্মৃতি হ'ল যেতিয়া মোৰ বিয়াৰ কাৰণে যো জা চলিল বিয়া কথা আলোচনা চলিল বা বিয়া হ'ল বিয়াৰ দিনটো সেইটো এটা মোৰ জীৱনৰ কাৰণে ভাল লগা এটা স্মৃতি কাণ বিয়া মানুহৰ ছোৱালীবোৰৰ সদায় বিয়াক লৈ এটা এটা মানে সপোন থাকে নতুন এখন ঘৰ বা নতুন এখন সংসাৰ কৰাৰ কাৰণে সকলোৰে মন এটা থাকেই আৰু কৰিবও লাগিব আও যেতিয়া মই বিয়া হৈছিলো তেতিয়া মই বহুত সৰু আছিলো কিন্তু কিবা এটা ভাল লাগিছিল আও বহুত সৰুতে বিয়া দিলেতো ইমান আজিৰ দিনৰ দৰে আমাৰ সেইসময়ত বিয়াবোৰ নাছিল ইমান ৰং ধেমালি আজিকালি যিটো হৈছে বিয়া বুলি ক'লে আগতে সেইটো নাছিল আমাক আও সৰুকে এখন আজিৰ পেণ্ডেলৰ দৰে সেই ব্যৱস্থা নাছিল কলপাতৰ ছায়া মৰা দিছিল তাৰপিছত কলপাতৰ ভাত ভোজ ভাত যেতিয়া ভাতৰ ডিছ ছিছ এইবিলাক ব্যৱহাৰ নাছিল তেতিয়া কলডোনাৰ কাটি পেলাই খোৱাইছিল আৰু ভেৰাইটিছ মানে আজিকালি যেনেকে বিধ বিধ ধৰি পেলাই খাদ্য সম্ভাৰ দিয়ে বিয়াত আগতে নাছিল চিম্পুল দালি ভাত কোনোবাই পাৰিলে ধনী মানুহে মাছ দিলে যদি দিলে নিদিলে যদি নাই মচুৰ দাইল মাহৰ দাইল আও তৰকাৰী এখন হ'লে বহুত যথেষ্ট বুলি ভাৱিছিল আৰু আগৰ দিনত তেনেকে বিয়া খেদিছিল এইদৰে মোৰ বিয়াখন গৈছিল তাৰপিছত মোৰ ভাল লগা দিন হৈ পৰিছিল যেতিয়া মোৰ ছোৱালীজনীৰ জন্ম হয় ছোৱালীজনীৰ জন্মদিনটো আচলতে এটা নতুন এটা মানে আমি পৰিচয় এটা পাওঁ মাতৃত্ব মা মাক হোৱাৰ এটা হেৰি পালোঁ সুবিধা পালোঁ সেই মাক হোৱাৰ যিটো অভিজ্ঞতা সেইটো এটা বহুত ডাঙৰ অভিজ্ঞতা মাক হৈ জীৱনত নতুন নতুন কিছুমান কথা ভাৱিবলগীয়া হ'ল বা ল'ৰা ছোৱালীক লৈ বা সংসাৰ খনক লৈ সেইবোৰে মোৰ জীৱনৰ এটা এটা ভাল লগা স্মৃতি আও ইমানেই আও